সোতৰ দহ দুহেজাৰ পোন্ধৰ পঁচিছ বাৰ দুহেজাৰ ওঁঠৰ এক তিনি দুহেজাৰ একৈছ পাঁচ চাৰি দুহেজাৰ তেইছ চাৰি পাঁচ দুহেজাৰ ঊনৈছ